এক জানুৱাৰী দুই হাজাৰ একৈছ দহ জানুৱাৰী দুহেজাৰ একৈছ পাঁচ ফ্ৰেব্ৰুৱাৰী দুহেজাৰ বাইছ সাত মাৰ্চ দুহেজাৰ বাইছ ন নৱেম্বৰ দুহেজাৰ দুহেজাৰ বাইছ